মোৰ প্ৰথমটো স্থান হৈছে প্ৰিয় নদীৰ পাৰ আৰু দ্বিতীয়টো হৈছে মই বহুতো ধৰণৰ নামঘৰ আৰু মন্দিৰ মই নামঘৰ আৰু মন্দিৰত যায় মনটো অতি পাতল কৰি পেলাই নতুন চিন্তাধাৰা আৰু মনোবিজ্ঞান বৃদ্ধি কৰিব পাৰোঁ আৰু নদীৰ পাৰত যায় পেলাই মই নিজৰ মনটো মনটোক পাতল কৰি শীতল কৰি বহুতো নানান কথাৰ যি চিন্তা হয় আৰু বহুতো নতুন নতুন মানুহৰ সতে মিলা প্ৰীতি মিলা জুলা মোৰ সহায় হয় সেইবাবে মোৰ অতি প্ৰিয় এই দুই এই দুইটা স্থান